পৰ্যটনস্থলীবোৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবৰ বাবে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত ল'ব পাৰোঁ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা মনলৈ আহিলে আমি প্ৰথমে নিজক দোষাৰোপ কৰিব লাগিব কাৰণ লেতেৰা মানুহে নিজেই কৰে সকলোৱে যদি পৰিষ্কাৰ কৰি ৰাখে তেন্তে যিকোনো এখন ঠাই কেতিয়াও লেতেৰা হ'ব নোৱাৰে লেতেৰা ঠাই এখনে মনত এক অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰে পৰিৱেশ অশান্তিকৰ হ'লে যিকোনো এটা কাম সুকলমে কৰিব নোৱাৰি আমাৰ অসম ৰাজ্যত বহুতো পৰ্যটকৰ ঠাই আছে যেনে শিৱসাগৰত থকা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদৌল জয়দৌল গুৱাহাটীৰ কামাখ্যা মন্দিৰ চৰাইদেউৰ মৈদাম উল্লেখনীয় বহু দেশৰ পৰা এইবিলাক চাবলৈ পৰ্যটক আমাৰ অসমলৈ আহে কাজিৰঙাৰ এশিঙীয়া গঁড় গোটেই পৃথিৱীৰ ভিতৰতে অন্যতম এই পৰ্যস্থলীবোৰ বিশেষকৈ বনভোজৰ সময়ছোৱাত বেছি অপৰিস্কাৰ হোৱা দেখা যায় সকলোৱে বনভোজ কৰি ৰং উলাহৰ মাজত পাহৰি যায় যে ঠাইবোৰৰ গুৰুত্ব কিমান ইয়াৰ বাবে চৰকাৰে অৱশ্যে বহুতো সু ব্যৱস্থা কৰি দিছে তাৰ বাবে বহুতো বনুৱাক নিয়োগ কৰি চাফ চিকুণ কৰি ৰাখিছে পুৰণি কীৰ্তিচিহ্নবোৰ আগতকৈ নতুনত্ব প্ৰদান কৰি ফল ফুলেৰে সজ্জিত কৰি পৰ্যটকসকলৰ লগতে আন মানুহৰো দৃষ্টি আকৰ্ষণ কৰিছে যিবোৰ ঠাইত পানীৰ সু ব্যৱস্থা নাই তেনে ঠাইত পানীৰ ব্যৱস্থা আৰু গছ নোহোৱা ঠাইত গছ ৰোপনৰ ব্যৱস্থা কৰিব লাগে গছে প্ৰাকৃতিক পৰিৱেশ নিয়ন্ত্ৰিত কৰি সুস্থ জলবায়ুৰ সৃষ্টি কৰে গছ অবিহনে মৰুভূমিৰ সৃষ্টি হ'ব গতিকে আমি গছ নাকাটি গছ ৰোপণৰ ব্যৱস্থাহে কৰিব লাগে পৰ্যটনস্থলীবোৰত প্ৰস্ৰাৱগাৰ শৌচাগাৰ আদিৰ ব্যৱস্থা কৰিব লাগে যাতে য'তে ত'তে শৌচ প্ৰস্ৰাৱ নকৰি পৰিৱেশ বিনষ্ট নহয় জাবৰ জোঁথৰ পেলাবৰ বাবে নিৰ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে লোৱা পদক্ষেপৰ বাহিৰেও আমি স্থানীয় লোকেও এই কামত সহযোগ কৰিব লাগে আজিকালি বহুতো কাৰণত যেনে গাড়ীৰ ধোঁৱা ধূলি অত্যাধিক ডাঙৰ শব্দৰ বাবেও পৰিৱেশ বিনষ্ট হোৱা দেখা যায় পৰ্যটকসকলে যাতে আমাৰ পুৰণি এই কীৰ্তিচিহ্নবোৰ দৰ্শন কৰিবলৈ আহোঁতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিব লাগে তেতিয়াহে আমি গৌৰৱান্বিত হ'ব পাৰিম আনৰ দেশত আমাৰ ৰাজ্যৰ সুনাম বাঢ়িব যদিহে আমি এই নিয়মবিলাক পালন কৰিব পাৰোঁ খোৱা বোৱাৰ সু ব্যৱস্থা কৰিব লাগে আৰু থকাৰ ব্যৱস্থাৰো কৰিব লাগে যাতে কোনো ত্ৰুটি ৰৈ নাযায় অসমৰ থলুৱা খাদ্যও পৰ্যটকসকলৰ বাবে এক সুকীয়া মনোভাৱৰ পৰিচয় দিয়ে তেওঁলোকে আমাৰ খাদ্য বৰ পচন্দ কৰে গতিকে সকলোখিনি যাতে ভালদৰে কৰিব পাৰোঁ তাৰ বাবে চেষ্টা অব্যাহত ৰাখিব লাগে